হেল্ল' মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ হেল্ল' হয় মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ হয় হয় হয় কওঁকচোন হয় হয় হয় হয় হয় কওঁকচোন আপোনাৰ প্ৰব্লেমটো কি আছে

হয় হয় আপুনি এইটো চেকআপ কৰাব লাগিব আমাৰ এই আমাৰ চেম্বাৰ নটাৰ পৰা ৰাতিপুৱা নটাৰ পৰা আবেলি পাঁচটালৈকে খোলা থাকে গতিকে এইখিনিৰ ভিতৰত আপুনি আহিলে পাব আৰু আমাৰ ইয়াতে ডক্তৰ আছে অঁ কাইলৈ দিনটোৰ কাৰণে যদি আপুনি চাই তেনেহ'লে আপুনি এতিয়ালৈ কেতিয়া ৰেজিষ্টাৰ কৰিব কেতিয়া অঁ বৰ্তমানলৈকে বৰ্তমানলৈকে এজনো পেচেণ্টে ৰে ৰেজিষ্টাৰ কৰা নাই কালি কাইলৈৰ কাৰণে গতিকে যদি আপুনি কৰে তেনেহ'লে আপুনি প্ৰথমেই হ'ব হয় হয় আপুনি আপুনি আপুনি অনলাইনো ৰেজিষ্টাৰী কৰিব পাৰে অফলাইনো কৰিব পাৰে গতিকে আপুনি যদি ইচ্ছা কৰে তেনেহ'লে অনলাইন অন অনলাইন ৰেজিষ্টাৰটো কৰি থৈ দিব পাৰে আৰু হয় হয় হয় হয় আপুনি কৰি দিব আপুনি কৰি দিব আৰু আপোনাৰ দাঁতটো বেছি বিষাইছে নেকি অঁ যদি আপুনি বিষটোৰ কাৰণে আপুনি হেৰি কৰিব পাৰে ফ্লেকচন বুলি পেলাই এটা টেবলেট পোৱা যায় আপুনি ফ্লেকচন টেবলেটটো খাব পাৰে ব্যৱহাৰ কৰিব পাৰে আৰু ফাৰ্মাচিত পাবই আপুনি যিকোনো ফাৰ্মাচিতে ফ্লেকচন টেবলেটটো পাই যাব আপুনি ইউজ কৰিব পাৰে আৰু ইউজ কৰিলে এইটো ভাল পাব ঠিক আছে ঠিক আছে ঠিক আছে থেংক ইউ আপোনাৰ দিনটো শুভ হওক